অসমীয়া ভাষাটো অসমত বাৰশ বছৰ আগৰপৰাই প্ৰচলিত হৈ আছে সেয়েহে অসমত ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত কৰা হৈছে অসমীয়া ভাষাটো হৈছে সমগ্ৰ অসমতে ভাওনা বৰগীত আদি সকলোতে ব্যৱহাৰ কৰা হয়